হেল্ল' তই ক'ত আছ অঁ তহঁতৰ ঘৰৰ ওচৰত ৰেষ্টুৰেন্ট এখন আছে নহয় গগৈদা নে কি নতুনকৈ খুলিছে তাত মমো ভাল বনাই নে যদি ভাল বনাই তই ফুল প্লেট এটা লৈ আনচোন অঁ তোক মই পইছা গুগল পে' কৰি দি আছোঁ আৰু অঁ ডাইৰেক্ট ঘৰলৈ আনিবি কাৰো হাতত নিদিবি মোৰ হাততে দিবি ঠিক আছে হেৰি যদি পাওহি তেন্তে মোক কল কৰিবি জনাবি